প্ৰিয় বুলি কলে মই টিভি চাই খুবেই ভাল পাওঁ কিয়নো টিভিত হিন্দী চেনেলত হিন্দী চাওঁ বুলি ভাবিলে কিছুমান অসমীয়া আমাৰ মা দেউতাই হিন্দী বুজি নাপায় বা ককা আইতাই হিন্দী বুজি নাপায় সিহঁতে অসমীয়া চেনেলত গৈ অসমীয়া চাব পাৰে আমি যদি বিচাৰোঁ হিন্দী চাওঁ বুলি তেতিয়া আমি হিন্দী চাব পাৰোঁ অসমীয়া চাওঁ বুলি ভাবিলে অসমীয়া চাব পাৰোঁ বিশেষকৈ মই হিন্দী নিউজসমূহ মই চাই খুবেই ভাল পাওঁ কাৰণ তাত বৰ্তমান হৈ থকা বিভিন্ন তথ্যসমূহৰ কথা আমি জানিব পাৰোঁ ভাল খবৰ বেয়া খবৰ সকলো আমি জানিব পাৰোঁ আমি ডান্স মই বিশেষকৈ ডান্স ইণ্ডিয়া ডান্স চায়ো ভাল পাওঁ কাৰণ তাত ইমান সৰু সৰু ল'ৰা ছোৱালীয়ে ইমান ধুনীয়া ধুনীয়া ডান্স মাৰে সিহঁতৰ কিছুমানৰ মাতেই নুফুটে তেওঁলোকে ইমান ধুনীয়াকৈ ডান্স মাৰে তেওঁলোক ইমান এক্টিভিটি আছে তেওঁলোকৰ সেইবোৰ চাই খুবেই ভাল লাগে আজি যদি তেওঁলোকে এটা সাংস্কৃতিক ডান্স মাৰিলে কাইলৈ তেওঁলোকে বেলেগ এটা ডান্স মাৰিলে সদায় বেলেগ বেলেগ ডান্স মাৰি মাৰি তেওঁলোকে ইমান ধুনীয়াকৈ আগবাঢ়ি যাব পাৰিছে ডান্স ইণ্ডিয়া ডান্স সেইবাবেই মোৰ চাই ভাল লাগে গান শুনিও ভাল লাগে কাৰণ সৰু সৰু ল'ৰা ছোৱালীয়েই হওক বা ডাঙৰ মানুহেই হওক ইমান সুন্দৰকৈ গান গায় বেহাৰবাৰী আউটপোষ্ট চাই মোৰ বিশেষকৈ ভাল লাগে কাৰণ তাত বৰ্তমান যি হৈ আছে সেই কাহিনীবোৰ কৈ থকাৰ লগতে মোহন কেকে আদি সকলোৱে তেওঁলোকে ইমান ধুনীয়াকৈ প্ৰতিভা ইমান ধুনীয়াকৈ তেওঁলোকে কাম কৰি যায় যে তেওঁলোকক চাই খুবেই ভাল লাগে এইবোৰৰ বাবেই মোৰ টিভি চাই বিশেষভাৱে ভাল লাগে ডিষ্কভাৰী চাই খুবেই ভাল লাগে কাৰণ ডিষ্কভাৰীত গোটেই পৃথিৱীৰ কথাই জানিব পাৰি নদীৰ তলৰ পৰা ধৰি আকাশলৈকে সকলো কথা তাত জানিব পাৰি ডিষ্কভাৰী সেইবাবে চাই ভাল লাগে জন্তু আমি নেদেখা জন্তু কিছুমান আমি টিভিত দেখোঁ বৰ্তমান আমাৰ আমাৰ ইয়াত বহুতো জন্তু চৰাই চিৰিকতি আদি বা শাক পাচলি আদি নাইকিয়া হৈ গৈছে মাছ যিবোৰ আমাৰ পূৰ্বপুৰুষসকলে দেখিছিলে যিবোৰ আমি দেখি পোৱা নাই সেইবোৰ আমি অ'ৰিজিনেলকৈ নেদেখিলেও আমি সেইবোৰ টিভিত দেখিবলৈ পাওঁ সেইবাবেই টিভি চাই খুবেই ভাল লাগে ডিষ্কভাৰী চেনেলটোত পৃথিৱীৰ গোটেই খবৰ পাব পাৰি যিবোৰ আমি অ'ৰিজিনেলকৈ নেদেখোঁ সেইবোৰ টিভিত হ'লেও আমি চাব পাৰোঁ এতিয়া কিছুমান জেগা আছে যিবোৰ জেগা আমি দেখি নাপাওঁ যিবোৰ জেগালৈ আমাৰ যোৱাৰ যাবলৈ মন থাকে কিন্তু যোৱাৰ ক্ষমতা নাথাকে সেইবোৰ জেগা আমি টিভিত সুন্দৰভাৱে দেখিব পাৰোঁ গতিকে সেইবোৰ জেগালৈ নগৈও আমি সুন্দৰভাৱে সেই জেগাবোৰৰ বিষয়ে জানিব পাৰোঁ বা সেই জেগাবোৰত কি আছে কি নাই সেই জেগাবোৰৰ বিষয়ে জানিবলগীয়া কথাসমূহ জানিব পাৰোঁ এনেদৰে টিভি চালে চাই আমি বহুতো কথা জানিব পাৰোঁ সেয়েহে মই টিভি চাই খুবেই ভাল পাওঁ